অ' কওকচোন আজি কি মন যাই ফোন কৰিলে পাব পাব কি কিহৰ কাৰণে লাগে কিতাপ অ' ময়ো শুনিছিলোঁ পাই আমাৰ গাঁৱত হেনো লাইব্ৰেৰী এটা খুলিছে অ' অ' ভাল কিতাপ আছে পাব আপুনি এতিয়া উপন্যাস আছে মোৰ ওচৰত তাৰ পিছত আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যিখিনি আখৰ লেটাৰ হয় লেটাৰৰ বুকখিনি তাৰ পিছত ওৱৰ্ড ভোকেবোলাৰি যিখিনি ষ্টং কৰিব পৰা সেইখিনি বুক আছে তাৰ পিছত আকৌ বৰ্তমান সময়ততো এনেও দেখিছেই এইবোৰ কম্পিটিটিভ এক্সামবোৰ পাতি থাকে জি কেৰ বিভিন্ন ধৰণৰ যিখিনি জেনেৰেল ন'লেজৰ বহুত কিতাপ আছে এতিয়া আপুনি কেনেকুৱা ধৰণৰ কিতাপ দিম বুলি ভাবিছে অ' ভালপোৱাত তেনেকুৱা মানে কি এতিয়া আপুনি চাওক সাধু কিতাপ আছে গল্প আছে কবিতা কবিতা পুথি আছে অঁ অঁ গদ্য সাহিত্যও আছে

অ' আপোনাৰ এনেই বাজেট কিমানমান বাৰু কিমানমান টকা খৰচ কৰিব পাৰিব ক'ব পাৰিবনে দুহেজাৰ তিনি হেজাৰ কিমান তিনি হাজাৰমানৰ ওচৰত তেতিয়াহ'লে আপুনি মই আপোনাক এটাই চাজেষ্ট কৰিম আপুনি ভাল সাধু কিতাপ আছে সাধু কিতাপ আপুনি পাঁচখন দি দিয়ক সাধু কিতাপ কেইখনৰ ৰেট পৰিব এশ টকাকৈ আৰু এইটো ডিছকাউণ্ট দিহে কৈছোঁ দেই আপোনাক গাঁৱৰেই মানুহ আমাৰ গাঁৱলৈয়ে যাব যেতিয়া কিতাপকেইখন মই বহুত লাভ লৈ পেলাই আকৌ দৰদাম কৰা নাই আকৌ দেই মই দিহে সাধু কিতাপখন পাঁচখন দি দিয়ক আপুনি সাধু কিতাপ এশ টকাকৈ পৰিব আৰু বৰ্তমান উপ ভাল উপন্যাসকেইখনমান আছে সেই উপন্যাসও তাৰ উপন্যাসকেইখনত দাম পৰিব কিন্তু দেই অ' ভাল ভাল লিখক অঁ ৰীতা চৌধুৰী হোমেন বৰগোহাঁই তেওঁলোকে লিখা ভাল ভাল উপন্যাস আৰু সেই উপন্যাসকেইখনত আপোনাৰ তিনিশ পঞ্চাছ টকামানকৈ পৰিব তাৰো আপুনি দি দিয়ক চাৰিখনমান আৰু আপুনি আৰু দি দিয়ক অ' আপুনি দিব পাৰে আৰু অ' সাধু কিতাপৰ কথাটো কলোঁৱেই আৰু আপুনি এখন দিব পাৰে গীতা বা মহাভাৰতৰ আছে মোৰ ওচৰত আছে তেনেকুৱা কিতাপ সেইখনো কাৰণ লাইবেৰীতো তেতিয়াতো আমাৰ গাঁৱৰ এই কিমানকেইজন বৰ্তা আছে সেইকেইজনেওতো লাইবেৰীতো কেতিয়াবা গৈ পেলাই তেওঁলোকেও পঢ়িবগৈ পাৰে সেইবোৰ নামঘোষা আছে মোৰ ওচৰত সেইখনো দিব পাৰে তাৰপৰা আপুনি আৰু মোৰ জেনেৰেল ন'লেজৰ কিতাপ আছে জেনেৰেল ন'লেজৰ কিতাপো আপুনি এই তিনি চাৰিখন তাত দিব পাৰে এই গোটেইখিনি মিলাই পেলাই আপুনি তিনি হাজাৰ টকাৰ ভিতৰত হৈ যাব আপুনি এতিয়া তিনি হাজাৰ তিনি হাজাৰতকৈ কেই টকামান বাঢ়িবহে চাগৈ বা মিলাম আৰু আপুনি আহিব নহয় নিবলৈ অ' অ' যি হ'লেও আহিব সেই অ' হেৰিয়ত কিতাপ সকলোখিনিয়ে পাব চব কিতাপেই আছে আপুনি আৰু কিতাপো ভাল ভাল কিতাপ আছে আহিব চাব চাই পেলাই আপুনি হেৰি কৰিব বাৰু ময়ো এতিয়া দোকানত এই আৰু কাষ্টমাৰ আহিছে মই আপুনি আহিব কথা পাতিম বাৰু পিছত দেই ঠিক আছে বাৰু